মানুহে গৰু ছাগলীটো পোহেই আৰু শহাপহুও পুহিব পাৰে মই শহাপহু পুহিছিলোঁ মই শহাপহুতো নেট দি নেটে তেনেকৈ ঘৰ নিচিনাকৈ বনাই তাতে থৈছিলোঁ আৰু শহাপহুটোক বন চন আন বন চন দিব লাগে খাবলৈ কৰিবলৈ আকৌ টাইমে টাইমত পানী দিব লাগে আৰু শহাপহু শহাপহুটোক এই মেলি দিওঁ দিওঁ বুলিলেও পৰা যায় খালী চাই থাকিব লাগে আৰু কুকুৰৰপৰা নহ'লে কুকুৰে আহি খাইহি আৰু আমি শহাপহুবোৰ পোৱালি বিকিও বহুত টকা পাওঁ মানে যোৰাই প্ৰতি ধৰি লওক পাঁচশ কেতিয়াবা সাতশ এনেকৈ আৰু সময় লৈ লৈ মানুহে শহাপহু ধুনীয়া দেখি পোহ পোহে প্ৰায় মানুহে শহাপহু ধুনীয়া দেখিয়ে পোহে মোৰ ওচৰৰপৰা বহুতেই নিচেহি ঘৰত তাৰমানে ধুনীয়া লাগে থাকিলে আৰু শহাপহু এহাল সেইকাৰণে মানুহে প্ৰায় শহাপহুবোৰ শহাপহু নিয়েহিয়ে মোৰপৰা এই এতিয়া দূৰ দূৰৰপৰাই আহে বুলি ক'ব লাগিব শহাপহু বিচাৰি শহাপহুকে বেছিকৈ ভাত পানী বা বিস্কুট জাতীয় বস্তু দিলে সিহঁতৰ বেমাৰ হয় আৰু হেৰি অকণ ঘাঁহ চাহ কিবা এনেকৈ বন দিব লাগে সিহঁতক বনহে বনহে সিঁহতৰ বেছিকৈ ঘাঁহে সিহঁতৰ কাৰণে ভাল আৰু বেছি ভাল বেছি নহ'লে হেৰি এই ভাত বা বিস্কুট দিলে খাই যেনিবা নোখোৱা নহয় আমি দিছোঁ ভাত মুড়ি কিবা এইবোৰ আৰু মিঠাই চিঠাই তেও সেই ভাল নহয় বেমাৰ হয় বুলি কয় আপোনালোকে যদি পুহিছে আৰু হেৰি পুহিব বিচাৰিছে তেতিয়া হেৰি বন চনবোৰ দিব বেছিকৈ হেৰি আৰু আপোনালোকে গাহৰি পুহিব পাৰে গাহৰি গাহৰিটো বহুতেই ভাল পুহিবলৈ গাহৰি এয়া গাহৰিটো আৰু পইচাটো আৰু চবেই এই মানে প্ৰায় জানেইচোন আৰু এখন এখন গাহৰি ফাৰ্মত কিমান কিমান টকা লাভ হয় আৰুতো পোৱালি দিয়ালেতো আৰু ক'বই নালাগে এজনী এজনী গাহৰিয়ে যদি দহটা বাৰটা যদি পোৱালি দিয়ে আজিৰ এতিয়া গাহৰি দাম কিমান এটা গাহৰি পোৱালিৰ দাম সাত হেজাৰ পাঁচ হেজাৰ যদি এজনীয়ে যদি তেনেকৈ যদি আৰু সাত দহটা দিবলৈ হয় আপুনি যদি পাঁচজনীয়ে পোহক বাৰু পাঁচজনী এতিয়া কিমান লাভ হ'ব সেইদৰে আমি এনেকৈ গাহৰিও পুহিব পাৰোঁ আপোনালোকেও পুহিব পাৰে চবে এনেকৈ এই এতিয়া গাহৰি গাহৰি এতিয়া অঁ গাহৰি গাহৰি এতিয়া মই আনিছোঁ এতিয়া মোৰ এতিয়া দুটা আছে তাকে এটা এজনী এই মাইকী গাহৰি আছে পোৱালি দিয়াম বুলিয়ে ভাবিছোঁ আগতেও এইবোৰ পোৱালি দিয়াইছোঁ আমি এই সেইকাৰণে এই আকৌ বোলো এজনীও পোৱালি দিয়াম আৰু গাহৰি ইমানে বেমাৰ চেমাৰ ইমান নাই দেখা বাৰু মোৰ কেতিয়াবা হয় আৰু গাহৰিয়ো বেমাৰ আমাৰ এতিয়া গাহৰি গঁৰাল বনাই লৈছোঁ গঁৰাল আছে চাৰিটা তাতে এতিয়া দুটা দুটাকৈ আমি আঠটা পুহিব পাৰোঁ আকৌ পোৱালি দিলে পোৱালিবোৰ বেলেগকৈ আৰু ভাগ ভাগ কৰি দিওঁ আৰু হেৰিয়ত তেনেকৈ হেৰি গাহৰি পোৱালি ধৰি লওক এই সিহঁতি ত্ৰিছ বত্ৰিছ তেনেকুৱা পঁয়ত্ৰিছ তেনেকুৱা দিনৰপৰা ভালকৈ খাবলৈ আৰম্ভ কৰে আৰু গাহৰি পোৱালি আপুনি নিও বুলি ক'লে আৰু ধৰি লওক পঞ্চল্লিছ বা দুমাহৰ ভিতৰত গাহৰি পোৱালি নিব পাৰে গাহৰি পোৱালি এইদৰে সেনেকৈ শহাপহু পোৱালিও ধৰি লওক পোৱালিটোতে বহুত সৰু চকুৱে নেমেলে সিহঁতি অকণমানি হেৰি নিচিনা এন্দুৰ পোৱালিটো দেখিছেই নহয় আৰু এন্দুৰ পোৱালি নিচিনাই নুম চুম নাহে আৰু সিহঁতি ধৰি লওক চকু মেলিবলৈ সিহঁতক এসপ্তাহমান সময় লাগি যাব চকু মেলিবলৈ এসপ্তাহমান সময় লাগি যায় তাৰপৰা এনেকৈ ডাঙৰ হওঁতে হওঁতে এমাহমানত অকণমান আৰু অকণমান ডাঙৰ হয় আৰু বগা পোৱালি নোম চুমবোৰ আহি অকণমান ধুনীয়া নিচিনা হয় আৰু আপুনি তিনি চাৰি মাহত আৰু নিওঁ বুলিলে নিব পাৰে আৰু আপুনি নিব পাৰে শহাপহু বিজনেছৰ বা আপুনি পইচা কাৰণেও পুহিব পাৰে বা ঘৰখন শুৱনি কৰিবলৈ বুলিও পুহিব পাৰে শহাপহুবোৰ পোৱালিটোতো মানুহক শুৱনিয়ে হয় অঁ সিহঁতি সেইটো পোৱালিতে আপোনালোকে আৰু অকণমান যতন ল'ব লাগিব শহাপহু পোৱালি চকুটো নেমেলে সিহঁতি সিহঁতক ধৰি ধৰি গাখীৰ খুৱাব লাগিব ধৰি এমাহমানলৈ সিহঁতক লৈ হেৰি কৰি দিব লাগিব ভালকৈ চাব লাগিব কাৰণ সিহঁতিওতো গাখীৰ খাবলৈ নাপালে মৰি যাব সেইকাৰণে আৰু হেৰি অকণমান আপডাল কৰিব লাগিব আৰু চকু মেলালৈকে তাৰপিছত আমি হেৰি নাই আৰু তেতিয়া অঁ তাৰ হেৰি আৰু সেনেকৈয়ে গাহৰি পোৱালি ধৰি লওক জগোতে ধৰি লওক আপোনালোকে চাব লাগিব আপডাল কৰিব লাগিব নাড়ীটো চাব লাগিব মাখিয়ে বেয়া কৰে নি আকৌ মাখিয়ে এতিয়া মই এতিয়া পুহিছিলোঁ এই প্ৰায় দুটা তিনিটামানৰ প্ৰথমতে নাজানিছিলোঁ নহয় হেৰি সেনেকৈ মাখিয়ে বেয়া কৰে বুলি তেতিয়া প্ৰায় দুটা তিনিটামানৰ বেয়া কৰিছিলে বাৰু ডক্টৰ চক্টৰ লগাই ভাল হ'ল নমৰিলে আপোনালোকে সেইকাৰণে যদি পোৱালি দিয়াই গাহৰিৰ তেতিয়া আগতীয়াকৈ চাব আৰু ভালকৈ হেৰি হৈছেনে নাই হোৱা ভালকৈ নাড়ী শুকাইছেনে নাই হোৱা মাখিয়া কিজানি বেয়াই কৰিছে সেইকাৰণে আপোনালোকে ভালকৈ হেৰি কৰি পুহিব সেইদৰে ভালকৈ ভালকৈ যদি আপোনালোকে আপডাল কৰি পুহে আপোনালোকেই ভালেমানেই পইচা পাতি পাব আৰু এটা গহৰি পোৱালিত যদি আৰু সাত হাজাৰকৈ পায় তেতিয়াতো আপোনালোকে হিচাপ কৰি চালে গম পাবই আৰু কিমান পাব এই মই আৰু আৰুনো কিমান ইমান ইমানটোৱে ক'লোঁ আৰু হ'ব